মোৰ অঞ্চল অৰ্থাৎ অসম ৰাজ্যৰ লখিমপুৰ জিলাৰ কমলাবৰীয়া মৌজাৰ নৰা গাঁৱত মোৰ ঘৰ সেই অঞ্চলৰ আগতে হৈ যোৱা কিছুমান ঐতিহাসিক যদি ঘটনা ক'বলৈ যাওঁ দুটা দিশত চাব পাৰোঁ এটা ভাল আৰু এটা বেয়া ভাল দিশটো যদি ক'বলৈ যাওঁ ইয়াত নৰা হাজৰীকা নামেৰে এজন স্বাধীন নতাৰ সময়ত খুব যুঁজ দিয়া বীৰ আছিল তেওঁৰ নামেৰে আমাৰ গাঁওখনৰ নাম নৰাগাঁও ৰখা হৈছিল আনহাতে বেয়া কথা যদি চাবলৈ যাওঁ তেনেহ'লে ঊনৈছশ পঞ্চাছ চনৰ বৰ ভূঁইকঁপত আমাৰ গাঁওখন প্ৰায় নিঃশেষ হৈ গৈছিল তাৰপিছত গাঁওখনৰ স্থান পৰিৱৰ্তন কৰি একে নাম ৰাখি বৰ্তমানৰ নৰা গাঁওখন আছে